বাইকিং বা মটৰ চাইকেল চলোৱাৰ সময়ত সন্মুখীন হোৱা কিছুমান সমস্যা যেনেধৰণে আপোনাৰ ঠাণ্ডা দিনত হেলমেট নলগোৱা আৰু গৰম দিনত

কিছুমান প্ৰ'ব্লেম বৰষুণ চৰষুণ আদিৰ পৰা কিছুমান প্ৰ'ব্লেম আহে আৰু কিছুমান এনেকুৱা ঠাই থাকে যি ঠাইত নেকি আপোনাৰ ধৰক পেটৰ প্ৰব্লেম হয় তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আছে আৰু বাইক লৈ

ইঞ্জিন যদি বিশেষ সুচল নহয় বা বাইকৰ পিক আপ কম তেনেকুৱা ধৰণৰ সমস্যাত আমি ফুৰিবলে যাওঁতে কেতিয়াও ভুগিবলগীয়া হয় আৰু সেই

স্বাস্থ্যৰ কিছুমান সুচল নোহোৱা

নাগালেণ্ডৰ ইয়ংলোক ভিলেজ আৰু এফালে তুলি পাহাৰ এনেকুৱা ধৰণৰ পাহাৰলে যাওঁতে কিছুমানে হয়তো অকণমান ওপৰত গৈ কয় যে কাণত ভালদৰে নাই শুনা আৰু এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা হয় আৰু তাত বিশেষকৈ বাইক চলোৱাৰ সময়ত এটা সাৱধান ল'ব লাগে যে পাহাৰীয়া অঞ্চল খুবেই তেৰা বেকা সেইকাৰণে মানে আমি দিনত গ'লে ঠিক

আৰু ধৰক নিশা হৈ গ'লে সেই অঞ্চলৰ পৰা পৰাপক্ষত খুব সাৱধানে আহিব লাগে পাহাৰীয়া অঞ্চলত ঠাণ্ডাটো খুবেই পৰে আৰু আমি কেতিয়াও হেলমেট পাহৰি যাব নালাগে

আৰু ৰাতি হৈ গ'লে বিশেষকৈ আমাৰ মটৰ চাইকেলৰ পাছটো ব্যৱহাৰ কৰিয়ে মেইনলি অহা যোৱা কৰিব লাগে কাৰণ ৰাতি এই পাছটোৱে আমাক মানে বহুতকণ সহায় কৰে ইখন গাড়ী বাকীখন আনখন গাড়ী চিনি পোৱাৰ ক্ষেত্ৰত আৰু কিছুমান ঠাই এনেকুৱা আছে নদীপৰীয়া অঞ্চল বা কিছুমান অঞ্চল সেই ঠাইলে আমি বাইক লৈ গ'লে ধৰক আমি কেতিয়াবা

আৰু কিছুমান ঠাই আমি

প্ৰায় সন্ধিয়াই হৈছে গুৱাহাটীৰ পৰা ওলাইছোঁ ৰেণ্টত লোৱা ইস্কুটি তাৰ পৰা

ঠাণ্ডা পৰি আহি থাকোঁতে হৈ থাকোঁতে আৰু শ্বিলঙৰ ৰাস্তাত খুবেই দোকান ধৰক কম আছে দোকান কম আছে আৰু সেইকাৰণে মই ধৰক পৰাপক্ষত বেগত চাহ তাহ গৰম পানী কিবা লৈ গ'লে ভাল আৰু গৈ থাকোঁতে সন্ধিয়া ঠিক হোৱা নাছিল ইভিনিং সময় সেই টাইমত মানে আপোনাৰ ধৰক মোৰ ঠাণ্ডা বেছিকৈ লাগিব ধৰিলে মই বেগৰ পৰা এটা চুৱেটাৰ পিন্ধি গৈছিলোঁ পাতল বেগত ভাবিলোঁ মোৰ আৰু চুৱেটাৰ আছে

ধৰক মই চোলাৰ ভিতৰত বাতৰি কাগজ এনেধৰণৰ চোলা ডাঠ কাগজ কেইখনমান ভৰাই ল'লোঁ তাৰপিছত

ঠিক সেয়ে মানে যদি কেনিবা ঠাণ্ডা ঠাই যায় চুৱেটাৰ টুৱেটাৰ বিশেষ সেইবোৰ পাহৰিব নালাগে খুবেই সাৱধান হ'ব লাগে

তথাপিও মানে বৰষুণৰ কাৰণে বতৰ ডাৱৰীয়া থাকিলে আমি ৰেইন কোট চেনকোট লৈ এনেকুৱা ধৰণৰ বাইক ট্ৰেকিং চেকিং এই বহুত গ'লে অলপ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু এনেকে বাইক ৰাইডিং কৰি আমি বহুত বহুত ভাল জেগা আছে

নহ'লে কিছুমান থাকি যায় কেতিয়াবা যদি পিছত আৰু এক্সিডেণ্ট হৈ যায় আপুনি তেতিয়া গম নেপাব সেইকাৰণে এনেকুৱা ধৰণৰ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে